মই ৰন্ধনশৈলীত ব্যৱহাৰ কৰা অসাধাৰণ উপাদান বুলিবলৈ তেনেকৈ একো নাই যদিও পিয়াঁজৰ নলা নহৰুৰ নলা বা পাত বুলি কোৱা হয় আৰু ধনিয়াৰ পাতটো মই কেঁচাকৈ ব্যৱহাৰ কৰোঁ আৰু অশ্বগন্ধা ফুল আৰু জবাফুলৰ পাহিটো আৰু গোলাপ ফুলৰ পাহিটো মই কিছুমান খাদ্যত দিবলৈ চেষ্টা কৰোঁ এইখিনিয়েই অসাধাৰণ বুলি ক'ব পাৰি আৰু মই খাদ্য তেনেকৈ বনালে ধৰক ধনিয়াৰ পাতেদি গাৰ্নিছ কৰা বা চাটনি দি পেলাই গাৰ্নিছ কৰা বা তেনেকুৱা বস্তুবোৰেই মই ব্যৱহাৰ কৰোঁ তাতকৈ আৰু অসাধাৰণ বস্তু মোৰ চকুত পৰা নাই